হয় মই তেনেকুৱা অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ বিশেষকৈ মই অভিজ্ঞতাৰ কথা ক'বলৈ গ'লে দীঘলীয়া লাইনটোৰ কথা ক'বলৈ যাম য'ত হস্পিটেলত মানে য' যাওঁতে মানে এনেকুৱা হয় কাৰোবাৰ বহুত বেছি গা বেয়া থাকে বা মানে আমাৰ ঘৰৰ কাৰোবাৰ যদি কাৰ বেয়া থাকে তেতিয়া আমি যেতিয়া হস্পিটেললৈ যাওঁ মানে তেতিয়া দেখোঁগৈ মানে বহুত বেছি দীঘলীয়া লাইন থাকে মানে এজন এজনকৈ গৈ পিনে ডক্টৰক দেখুৱাওঁগৈ মানে তেওঁ হয় চা ৰোগীজনৰ মানে স্বাস্থ্য আৰু বেছি হানিকাৰক হৈ যায়গৈ বহুত বেছি বেয়া হৈ যায়গৈ তেতিয়ালৈকে এইটো এটা মানে বহুত বেছি প্ৰব্লেমৰ দেখা দিছে মানে মানে মই ভাবোঁ কাউণ্টাৰবিলাক কেইবাটাও মানে কাউণ্টাৰ থাকিব লাগে এটা কাউণ্টাৰ থাকে সেই কাউণ্টাৰটোতে টিকেট কাটি পিনি ডক্টৰজনক দেখাবলৈ যাওঁগৈ মানে ৰোগীজনৰ অৱস্থা আৰু বেছি মানে বহুত বেছিয়ে বেয়া হৈ যায়গৈ সেইটো কাৰণে বহুত বেছি কাউণ্টাৰ হ'ব লাগে আৰু মানে সেইবিলাক অলপ প্ৰব্লেমছ্ পাইছোঁ আমি সন্মুখীন হৈছোঁ আৰু বিশেষকৈ মোৰ আইতাৰ মানে গা বেয়া হৈছিলে তেতিয়া মই ডিব্ৰুগড় মেডিকেলত মেডিকেল কলেজতো মই এইটো সন্মুখীন হৈছোঁ তাত মানে যেতিয়া আমি ব্লাডৰ ৰিপৰ্ট হওক বেলেগ কিছুমান ৰি ৰিপৰ্ট কিবা কিবি হিমোগ্ল'বিনৰ হওক কিবাৰ হওক কিবাকিবি ৰিপৰ্ট ক'ব দিয়ে আৰু তেতিয়া মানে যেতিয়া যাওঁ মানে দেখোঁ মানে ইমান দীঘল লাইন লাগি থাকে তাতে আপুনি মানে ৰিপৰ্টটো দি পিনি কি বুলি কয় মানে টেষ্ট বা কিবাটো দি পিনি আপুনি ৰিপ'ৰ্টটো লওঁ মানে আপোনাৰ বহুত বেছি টাইম গুছি যায়গৈ আৰু তেতিয়ালৈকে মানে ৰোগীজনৰ বে বহুত বেছি বেয়া অৱস্থা হৈ যোৱাৰ সম্ভাৱনা দেখা যায় আৰু তেনেকুৱা বহুত বেছি সন্মুখীন হৈছোঁ মানে লাইন পাতি পাতি আপোনাৰ ভাগৰো লাগে আপোনাৰ আপোনাৰ নিজৰো স্বাস্থ্যৰ হানিক হানিকাৰক হৈ যাব পাৰে তেতিয়া মানে তেতিয়ালৈকে বহুত বেছি আপোনাৰ মাথা চাথা ঘূৰাব পাৰে দীঘলীয়া লাইনৰ ফলত এনেকুৱা সন্মুখীন হৈছোঁ মানে ডিব্ৰুগড় মেডিকেল কলেজত মই নিজেই সন্মুখীন হৈছোঁ তেনেকুৱা খুব এটা ডাঙৰ প্ৰব্লেমৰ আৰু তেনেকুৱা হ'লে মানে স্বাস্থ্য ৰোগীজনৰ আপোনাৰ ভয় থাকে আপুনি যদি অকলে মেডিকেল কলেজত মেডিকেলত যায় ৰোগীজনৰ সৈতে তেতিয়া মানে ভয় লাগি থাকে আপুনি দীঘলীয়া লাইন পাতি থাকে আৰু তেওঁৰো মাথা চাথা ঘূৰাব পাৰে য'ত আপুনি বহাই থৈছে আহিছে বা বেডত আছে তেওঁ বা তেখেতৰ মাথা চাথা ঘূৰাব পাৰে বা তেওঁ বেলেগ কিবাও প্ৰব্লেম আহি যাব পাৰে সেইটো টাইমত বা আপোনাৰ সেইটোও এটা ভয় থাকে যে আপোনাৰ চিন্তা থাকে মনত যে তেওঁৰ কিবা হৈছে নেকি কিবা হ'ব নেকি বা সেইটো সময়ত কাৰণ চবেই মেডিকেল কলেজত কোনেও কাকো চাবলৈ সময় নাথাকে গতিকে নিজৰ নিজৰ পেচেণ্টক চায় চবেই তো আপুনি যেতিয়া বহি থাকিব তাতে লাইন পাতি থাকিব তেওঁ সেই মেডিকেলত ভিতৰত মানে পেচেণ্টজনে কেনেকুৱা অৱস্থাত আছে আপোনাৰ এটা মাইণ্ডত সেইটো চলি থাকে যে কি হ'ব কি নহ'ব তেওঁ কেনেকুৱা কেনেকুৱা পৰিস্থিতিত আছে সেইটো সময়ত মোৰতো এনেকুৱা হৈছে মানে লাইন পাতি পাতি পাতি পাতি গধূলি হৈ গৈছেগৈ কিন্তু মানে মই ৰিপৰ্টটো আনিবগৈ পৰা নাই বা জমা দিবগৈ পৰা নাই ডক্টৰজনক দেখাবলৈ মাতিবলৈ ৰখি থাকিব লগা হৈছে কিন্তু সেইফালে তেওঁ বহুত বেছি গা বেয়া হৈ গৈছে চিন্তা লাগি আছে এনেকুৱা মানে বহুত বেছি প্ৰব্লেমৰ সন্মুখীন হৈছোঁ আৰু মই ভাবোঁ এইবিলাক অলপ চাব লাগে আৰু মানে কাউণ্টাৰ কেইবাটাও বনাব লাগে যাতে চবেই মানে জল্দি জলদি কেনে কামটো কৰি পিনে পেচেণ্টজনৰ ওচৰত যাব পাৰে আৰু মানে আজিকালি দেখা যায় পইচা পাতিৰ ক্ষেত্ৰতো ক'বলৈ গ'লে ধৰক কাৰোবাৰ বহুত বেছি দুখীয়া মানুহো থাকে সেইবিলাক মানুহৰ মানে পইচা পাতি নথকাৰ ফলত অপাৰেচন কৰিব নোৱাৰে আৰু অপাৰেচন কৰিব মানে পইচা অপাৰেচন কৰিব টাইমত পইচা বিচাৰে যে ইমানটো লাগিব ইমানটো মেডিচিন কিনিবৰ কাৰণে সিমানটো পতাপত পঞ্চাছ হাজাৰ টকা যদি পতককৈ বিচাৰ দিয়ে এজন দুখীয়া মানুহৰ ঘৰৰ মানুহে পতককৈ পঞ্চাছ হাজাৰ টকা এটা আপুনি উলিয়াই দিব নোৱাৰে সেই ফলত তেওঁৰ মৃত্যুৰ সন্মুখীন হ'ব পাৰে এনেকুৱা কিছুমান হ মানে দেখা যায় আৰু এতিয়া মেডিকেল গৈ পিনে আজিকালি এনেকুৱা মানে মানে সেইবিলাক হৈছে যে আপুনি মেডিকেল গৈ প্ৰথমে আপোনাক গোটেই নামভৰ্তি কৰিব লাগিব কিবা কৰিব লাগিব ইমাৰজেঞ্চি পেচেণ্টবিলাকৰ কাৰণে বহুত বেছি এইটো ভয়ানক মই মই ভাবোঁ ইমাৰ্জেঞ্চি পেচেণ্টবিলাকক গোটেই আপোনাৰ নাম ডিটেইলছ দি পিনি আপোনাক চিট চিটটো তেতিয়া হেৰি দিয়েগৈ তেতিয়ালৈকে পেচেণ্টজনৰ বহুত বেছি বেয়া অৱস্থা হৈ যাব পাৰে তেওঁক লগে লগে ইমাৰ্জেঞ্চি ৰুমত নিব লাগেনে কাগজখন লিখিব লাগে সেইটো এটা মোৰ মানে ডাঙৰ প্ৰশ্নবোধক যে তেওঁক ফাৰ্ষ্টতে মেডিকেল ট্ৰিটমেণ্টটো দি লওক তাৰ পাছত আপোনাৰ কি কি আছে ডিটেইলছ ভৰাব লাগে ডিটেছ ডিটেইলছ দিব লাগে তেওঁৰ বিষয়ে সেইটো পাছত ল'ব লাগে কিন্তু আগতীয়াকৈ ডিটেইলছ লৈ যায় আৰু লাইন পাতি থাকে হস্পিটেলত ভৰাব নোৱাৰে হস্পিটেলত মানে ট্ৰিটমেণ্টটো কৰা আগতেই মানে কাগজখিনিহে লিখি ল'ব লাগে মানে তেওঁ ৰিপৰ্টটোহে আগত লৈ লয় তো সেইবোৰ এনেকুৱা কিছুমান প্ৰব্লেমৰ সন্মুখীন মানে দেখিছোঁ হৈছোঁ